মাছ ধৰাৰ সময়ত আমি বিভিন্ন ধৰণৰ কৌশল ব্যৱহাৰ কৰোঁ আটাৰ টোপ লগাওঁ পুখুৰীত মাছ ধৰিবলৈ বৰশীত লগাই আটাৰ টোপ ব্যৱহাৰ কৰোঁ আটাৰ টোপ ব্যৱহাৰ কৰাৰ উপৰিও আমি কেতিয়াবা বৰলৰ টোপ ব্যৱহাৰ কৰোঁ কেঁচুৰ টোপ ব্যৱহাৰ কৰোঁ এনেকুৱাবিলাক টোপ ব্যৱহাৰ কৰোঁ মাছ ধৰিবলৈ যোৱাৰ আগতে আমি জকাই ল'লেও জকাইত মাছ মাৰিবলৈ গ'লেও কাষত আমি খালৈ এটা বান্ধি লওঁ কাপোৰবোৰ নিয়নি পানী কৰি পিন্ধি লওঁ আৰু মূৰত আমি এটা খোপা বান্ধি লওঁ গামোচাৰে তেনেকৈ আমি জকাই লৈ মাছ মাৰিবলৈ যাওঁ সাগৰ নদীত সময় কটাইছোঁ সময় অতিবাহিত কৰিছোঁ তাত আমি কেতিয়াবা ফুৰিবলৈও যাওঁ নদীৰ দাঁতিয়া দাঁতিকাষৰীয়া জেগাবিলাকত ফুৰোঁ তাতে আমি কেতিয়াবা ভোজো খাওঁ সকলোৱে বনাই মেলি মিল হৈ পেলাই নদীৰ দাঁতিতে তেনেকৈ অতিবাহিত কৰিব পাৰি